হয় হেৰি হেৰি অলপ দিব পাৰিব নি এই ফ্ৰুইটচ অলপ ফলমূল অলপ ফলমূল এই কাইলৈ সকামখন আছে সেই সকামত লাগে তাৰমানে প্ৰসাদত দিব প্ৰসাদত দিবৰ কাৰণে অঁ হেৰি লাগিব কি নাৰিকল দুটা সুমথিৰা টেঙা দুই কেজি আনাৰস দুটা আৰু আঙুৰ এক কেজি হয় সিমানেই অঁ আপেল এক কেজি অঁ যাবলৈ মানুহ নাই আপুনি হোম ডেলিভাৰী কৰিব পাৰিব নেকি বাৰু অঁ কাইলৈ সকামৰ কথা নহয় বৰ হূলস্থুল হৈ থাকে আপুনি হেৰি ফোন এটা কৰি ল'ব তেতিয়া মোৰ মনত পৰিব অঁ তাৰপিছত হেৰি হয় অঁ দিব লাগিব আৰু অঁ আৰু আৰু নালাগে দিয়ক হয় থেংক ইউ